অঁ হয় মই বৰ্ণালীয়ে কৈছোঁ অঁ হয় অঁ হয় কৰোঁ মই

অঁ কওক কওক শুনি আছোঁ মই

অঁ আৰু

ত' তাৰ পাছতহে মই আপোনাক জনাম মানে যে মই কৰিব পাৰিম নে নোৱাৰিম ত' আৰু তাত আপোনাৰ শ্বুটিংবোৰ ইয়াতেই কোন কোন জেগাত হ'ব আপুনি মানে জেগাখিনি ল'ব বিচাৰিছে অকণমান মানে অহা যোৱাত কিবা এনেকুৱা হেৰিও হ'ব পাৰে সেইটো কাৰণে মই সুধিব লৈছোঁ আচ্ছা অঁ তেনেহ'লে মই অঁ কওক

কেতিয়াৰ পৰা আপুনি মানে স্ক্ৰিপখন কোনদিনাখন আপুনি পাৰে মোক এদিন শুনাব তাৰপিছতে মই ধৰক আপোনাৰ কৰিব পাৰিম নোৱাৰিম মানে স্ক্ৰিপটখনন চাই মই আপোনাক ক'ম কথাটো অঁ এইটো আৰু আপুনি কিমান বাজেটৰ ওপৰত বনাইছেঁ এনেটো মই পাৰ ডে' ফিফটিন হাণ্ড্ৰেডকে লওঁ

ৰোলটাৰ ওপৰতে বেছ কৰি মই পইচাটো তেতিয়া আপোনাক ক'ব পাৰি মই স্ক্ৰিপটখন চালে এনেটো নৰ্মেলি মই ধৰক মোৰ ফিফটিন হাণ্ড্ৰেডকে মই লওঁ অঁ ঠিক আছে তেনেহ'লে হ'ব অঁ ঠিক আছে